হেৰি মই মোৰ চাহ বাগন আছে মোৰ মানে বিজনেছটো ডেভেলপমেণ্ট কৰিব লাগে মোৰ এণ্ট্ৰপ্ৰনৰ লাগে সেইটো মানে পোন্ধৰ বিঘামান

থাৰ্টি পাৰ্চেণ্টমান দিম

নাই নাই থাৰ্টি ফাইভ বেছি হৈ যায় থাৰ্টি পাৰ্চেণ্টে দিব নোৱাৰোঁ থাৰ্টি টু পাৰ্চেণ্ট দিম দিয়ক অ'কে অ'কে অ'কে অ' অ' অ'